হয় হয় অঁ অঁ হয় হয় কোৱা অঁ আছে এজন ল'ৰা পঠাই দিব পাৰিম বাৰু অঁ কিন্তু যোৱাবাৰ আপুনি লওঁতে আলুৰ দাম বিছ টকা আছিলে এইবাৰ কিন্তু দাম বাঢ়িছে ত্ৰিছ টকা হৈছে কিন্তু অঁ পিঁয়াজ আলু এক কেজি আৰু পিঁয়াজ এক কেজি তো আৰু আপোনাক বেলেগ কিবা লাগিবনে পা পাপৰটো নাই বাৰু পাপৰ আজিকালি আমি ৰাখা নাই সেইবোৰ কেইদিনমান হ'ল বন্ধ কৰিছোঁ পাপৰ ৰখা অঁ ৰহৰ দালি এপোৱা পলিছ নে আনপলিছ ঠিক আছে ৰহৰ দালি এপোৱা পলিছ আলু এক কেজি আৰু পিঁয়াজ এক কেজি আৰুতো একো নালাগে অঁ আধা ঘণ্টাৰ ভিতৰত আহি যাব আৰু পইচাটো আপুনি কেছ দিব নে অনলাইন দিব ঠিক আছে আপোনাৰ ট'টেল বিল হৈছে এশ টকা আপুনি ল'ৰাজনৰ হাতত পঠাই দিব সি গৈ আছে আপোনাৰ এড্ৰেছটো কি আছিলে অঁ অঁ ঠিক আছে হ'ব মই পঠাই আছোঁ তাক